হয় মই মোবাইলত নিউজ ফীডসমূহ পঢ়ো মই নিউজ এইট্টিন আৰু নিউজ লাইভ এন কে টি ভি ডি ৱাই থ্ৰী ছিক্স ফাইভ প্ৰাগ নিউজ আদি চাওঁ